হয় এইটো তেজপুৰ মেডিকেল কলেজত লাগিছেনে অঁ মই কথা এটা সুধিবৰ কাৰণে ফোন কৰিছিলোঁ হয় মোৰ নাম ৰবিন দাস মই ঠেলামৰা হয় মই জানিব বিচাৰিছিলোঁ মোৰ মানে চাৰ্জাৰি এটা কৰিবলগীয়া আছিলে মোৰ এপেণ্ডিক্সৰ চাৰ্জাৰি এটা এই চাৰ্জাৰি কৰিবলৈ টুমুকী কলেজতে তাতে মেডিকেল কলেজত হ'বনে হ'ব ন হয় কোনে কৰিব কোন ডক্টৰ আছেনো হয় হয় তেওঁ কৰিব ন হয় হয় কেতিয়া কেতিয়া বহিব মই সেইটো জানিব পাৰিম নেকি হয় কেতিয়া কেতিয়া বহে হাঁ কিমানটা বজাৰ পৰা বহিব ছাৰ হয় হয় আচ্ছা হয় হয় হয় গ'লে পাম ন হয় আৰু পিছে খৰচ পাতি কিমান কি লাগিব হয় হয় আচ্ছা আপুনি এনে ক'ব নোৱাৰিব নেকি ধৰক কিমান মান বা লাগিব যদি মই এপেণ্ডিক্সৰ অপাৰেচন কৰোঁ হয় হয় হয় হয়

ঠিক আছে বাৰু আৰু পৰীক্ষাসমূহ তাতে হয় নেকি যিবোৰ তেজ পৰীক্ষাৰ এইবোৰ হয় নহয় তাতে হয় নেকি তাতে সকলো হৈ যায় ন কাম হয় হয় হয় ঠিক আছে বাৰু মই যাম বাৰু গ'লে হৈ যাব ন তাতে আপুনি তাতে থাকিব নেকি তাতে হয় মই যদি তাত গৈ পেলাই কিবা অসুবিধা হয় আপোনালোকক কাৰোবাক তাতে সুধিলে হ'বনে হয় হয় হয় ঠিক আছে হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে হ'ব ঠিক আছে ধন্যবাদ